অঁ অসমৰ ভিতৰতেই মানে বিভিন্ন অঞ্চলত অসমীয়া ভাষাটোৰ কথিত কথিত ৰূপটো বেলেগ বেলেগ লিখিত ৰূপটো প্ৰত্যেকতেই একেই যদিও মানে আপোনাৰ অঞ্চল অঞ্চলভেদে কথিত ভাষাটো অলপ বেলেগ বেলেগ যেনে বৰপেটাৰফালে বৰপেটীয়া ভাষা নলবাৰীৰফালে নলবৰীয়া মধ্য অসমৰফালে ভাষাটো অলপ খঁৰা খঁৰাকৈ কোৱা হয় যিটো আমাৰ বুজাত আমাৰ উজনি অসমৰ মানুহখিনিৰ মানে বুজাত অকণমান অসুবিধা হয় লিখিত কিন্তু লিখিত ভাষাটো চবৰেই একেই হয় কথিত ভাষাটোহে আপোনাৰ শুনিবলৈ মানে অলপ চবেই আৰু চবে ভাষাটো বুজি নাপায় কিন্তু আমাৰ উজনি অসমত যেনে এইবোৰ যোৰহাট গোলাঘাট শিৱসাগৰ আদিৰফালে মানে শুদ্ধ লিখিত ভাষাটো ভাষাটোকেই কথিত ৰূপত কোৱা হয় সেইফালৰ ভাষাবিলাক লিখিতৰ লগত একেই একেই হয় কিন্তু অঞ্চলভেদে এই কথিত ভাষাটোৰ অলপ বেলেগ বেলেগ হয় হোৱা পৰিলক্ষিত হোৱা দেখা যায়